এই আমাৰ অঞ্চলৰে কিছুমান ৰন্ধন প্ৰণালী হ'ল এই যেনে হাঁহৰ লগত কোমোৰা পাৰৰ লগত কলডিল এইসমূহ আৰু ইয়াৰ ৰেষ্টুৰেণ্টসমূহ হ'ল যেনেকৈ পেৰেডাইজ কস্তুৰী প্লেচ য়াম্মি কিট্চেন ছুইগী এইসমূহ